আমাৰ গাঁৱখনত এগৰাকী মহিলাক দেখা পাঁও সঘনাই তেখেত নিজেটো স্বাৱলম্বী হয়েই আৰু লগতে আৰু বহু মহিলাক স্বাৱলম্বীতাৰ পথ তেওঁ দৰ্শাইছে তেওঁ পানী মেটেকাৰ কাম কৰে মেটেকা যিবিলাক এনে পেলনীয়া সামগ্ৰী আচলতে পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন ধৰণৰ বস্তু নিৰ্মাণ কৰে বা নিৰ্মাণ কৰি কিছুমান এহ গোটৰ মহিলাবিলাকক শিকাই শিকাই আকৌ সেইবোৰ নিজৰ ঠাইত বিক্ৰী হোৱাৰ উপৰিও এতিয়া বিভিন্ন জিলাত বিক্ৰী হৈছে তাৰ পৰা গোটেই ভাৰতবৰ্ষৰ চুকে কোণে এই পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা বস্তুবিলাক বিক্ৰী হয় এটা ভাল মূল্য় পায় সেই মূল্য়ত বিক্ৰী কৰি তেওঁ নিজে চলিছে লগতে আৰু দহ প্ৰায় এশ গৰাকী ওপৰতো মহিলাক প্ৰশিক্ষণ দিয়ে আৰু এই মানুহ গৰাকীয়ে আমাৰ ওচৰতে থকা ন নুমলীগড় ৰিফাইনাৰীৰ পৰা বিভিন্ন আৰ্থিক অনুদানো পায় অনুদানৰ ফলত তেওঁলোকৰ এটা ঘৰ মানে প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে লাভো কৰিছে আৰু তেওঁ আজিলৈকে সেই অকল একেটা ব্য়ৱসায়কে কৰি তেওঁ অকল পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন ধৰণৰ এতিয়া মহিলাই লোৱা বেগ হওক বা ফুলদানি হওক বা মানুহে পিন্ধা টুপি বা প্ৰখৰ ৰ'দত যিটো মানে মেটে পানী মেটেকাৰ পৰা তৈয়াৰ কৰা টুপী সেইটো পৰিধান কৰিলে বহুত ৰ'দৰ পৰা পৰিত্ৰাণ পোৱা যায় আৰু এনেধৰণৰ কামবোৰ কৰি তেওঁ আজিলৈকে স্বাৱলম্বীতাৰ পথ নিদৰ্শন দি গৈছে আৰু সেইদৰে যিবিলাকে শিকি গৈছে তেওঁলোকেও ঘৰত বস্তুবোৰ তৈয়াৰ কৰি কৰি তেওঁকে চা মানে যোগান ধৰি তেওঁ থ্ৰ মানে যোগেদিয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰে